হেল্ল' কি কৰিছে বাৰু অঁ মই আছোঁ কেক এটা অৰ্ডাৰ দিম বুলি ভাবিছিলোঁ ল'ৰাটোৰ বাৰ্থডে আহি আছে

এই কাইলৈ লাগিছিলে ছাব্বিছ তাৰিখে মই কাইলৈ বাৰটামান বজাতে আনিমগৈ দিনত অঁ অঁ এই কি ডিজাইন এটা দি দিব আৰু কিবা ফুল দি পিনে এনেকৈ তাৰপৰা তাৰ নামটো লিখি দিব অনুপম চেতিয়া নামটো লিখি দিব এক পাউণ্ড এটা বনাই দিলে হ'ব বেছি ডাঙৰ নালাগে অঁ কিমান ল'ব অঁ অঁ অঁ অঁ অঁ অঁ অঁ চকলেট কালাৰ এনেকৈ ক্ৰীম দি পিনে অঁ বাৰ্থডে আছে অঁ নামটো ধুনীয়াকৈ লিখি দিব ফুল দি পিনে এনেকৈ অনুপম অঁ তাৰ বয়স তিনি বছৰ হৈছে আৰু অঁ অঁ চকলেটৰ লেখীয়াই দি দিব একেই পৰিব নেকি দামটো

ঘৰতে আছে এতিয়া অঁ অঁ অঁ এঘৰটামান বজাতে আহি যাব লাগিব নেকি অঁ অঁ অঁ হ'ব আপুনি বনাই ৰেডি কৰি থ'ব মই ওলাই যাম বাৰু অঁ অঁ হ'ব তেনেহ'লে অঁ অনুপম চেতিয়া হয়